অঁ হেল্ল' অঁ অঁ মোৰ দোকানত ভাল ভাল কাঠ আছে যেনে গামেৰি আছে বুনচুম আছে তিতাচপা আছে জিক্ৰী আছে আৰু মানে চেগুনো আছে এই কোনটো লাগে শালকাঠৰ ভিতৰত সেইটো হ'লেই হ'লে টক্টাই লাগব ন বাটাম লাগব কোনটো লাগে আচ্ছা অঁ এতিয়াতো হেৰি চেগুনৰ দামটো বহুত বেছি চেগুনটো খুব ভাল বস্তু দামটো বেছি এতিয়া এনেইতো চিচুটো খুব ভালেই চিচু ফাৰ্ণিচাৰৰ কাৰণে চিচুটো ভাল এইটো আৰু চেগুনৰো ফাৰ্ণিচাৰ হয় চেগুনটোও ভাল কাঠ গতিকে এই দুটাৰ ভিতৰত ভালৰ ভিতৰত চেগুনৰটো বৰ্তমানটো কেবি বাৰশ আছে বুনচুমটো অলপ কম বুনচুমত হাজাৰ টাকা লাগে আৰু কেবি এতিয়া হেৰি টক্টা লাগব নে বাতাম লাগব সেইটোহে কথান টক্টাৰ দামটো আৰু বেছি হয় টক্টাৰ দামটো বেছি বাটামৰ দামটো আৰু কম হয় তাৰমানে টক্টাটো হেৰি হয়তো টক্টাৰ দামটো বেছি টক্টা কেই কেবি লাগিব আৰু বাটাম কেই কেবি লাগিব সেইটো কথা কলিই হ'ল বনচুমটো অলপ কম হয় বনচুমৰ দামটো অলপ কম তাৰমানে বনচুমটো অলপ মানে ঘোনে খায় মেইন কথা হৈছে এইটো বনচুমৰটো ঘোনে খায় গতিকে বনচুমৰ হেৰিটো কম যদিয়ে অলপ হেৰি মানে পইচা পাতিৰ অলপ অসুবিধা আছে তেনেহ'লে বনচুমটো লগাব পাৰে আৰু সেইটো মানে হেৰিৰ লগত কথা আৰু গ্ৰাহকৰ লগত কথা আৰু যিটো পচন্দ হয় আচ্ছা আচ্ছা অঁ অঁ অঁ বনচুমটো দিব পাৰি বনচুমটোও বেয়া নহয় অঁ অঁ সেইটোৱে দিব পাৰি অঁ অঁ অঁ অঁ হ'ব অঁ অঁ অঁ হ'ব হ' কেই কেবি লাগে ক'লি হয় আৰু কথাটো